আন ভাষাৰ নিচিনাকৈ আমাৰ অসমীয়া ভাহাটো ভাষাটোও আমাৰ বহুত ধুনীয়া আৰু কিছুমান আমাৰ জতুৱা ঠাঁচ সাঁথৰ যেনেকুৱা কিছুমান আছে ন যে এনেই বুঢ়ীৰ নাচনী তাতে আৰু নাতিনীয়েকৰ বিয়া এইবিলাক কিছুমান জতুৱা ঠাঁচে মানে আমাক বেছি আকৰ্ষণীয় কৰি তোলে অসমীয়া ভাষাটোৰ প্ৰতি আৰু লগতে মানে আমি আমাৰ শংকৰদেৱ মাধৱদেৱৰ দিনৰ পৰাই চলি আহিছে এইটো যেনেকুৱাকৈ আমাৰ অসমীয়া ভাষাটো আৰু বেছি ধুনীয়াকৈ উপস্থাপন কৰিছে তেখেতসকলে আৰু লগতে আমাৰ হিন্দী ভাষাটোতকৈ যেনেকৈ হিন্দী ভাষাত যেনেকৈ চ চ সকলোতে আমাৰ এনেকুৱা হয় তাৰ মানে আমাৰ কিন্তু অসমীয়া ক ফলাখনত দন্ত্য স এইবিলাক মূৰ্ধন্য ষ এইবিলাক থাকে সেইটোৱে আমাক আৰু বেছি বেছি আৰু বেছি আৰু আকৰ্ষণীয় কৰি তোলে যিটো মানে হিন্দী ভাষী মানুহবিলাকে সেইটো উচ্চাৰণ কৰাত অকণমান দিগদাৰ হয় গতিকে আমি অসমীয়া মানুহ যিহেতুকে আমি অসমীয়া ভাষাটোতো ভাল পাওঁৱেই সকলোৱেই সকলোৰে আমাৰ সকলোৰে আমাৰ অসমীয়া ভাষাটোৰ প্ৰতি বেছি এটা আকৰ্ষণ আকৰ্ষণীয় আমি বহুত আকৰ্ষণীয় হওঁ এনেকেই